আমি এবাৰ বৰপেটা এই তীৰ্থ ভ্ৰমণত গৈছিলোঁ আমাৰ গাঁৱৰ জ্যেষ্ঠসকলৰ সৈতে বহুত ভাল লাগিছিল যাওঁতে ফূৰ্তি ফাৰ্তাকৈ সকলোৱে গাড়ীত উঠি গৈ ভাল লাগিল তাৰ মাজতে এটা অঘটন ঘটিল আমি যিটো দিশত যাব লাগিছিল কিবা ভুল ড্ৰাইভাৰৰ ভুলক্ৰমে বেছি ঘূৰিবলগীয়া হ'ল সেয়েহে আমি সকলো বৰ চিন্তাত পৰিছিলোঁ পিছত আমি এই বিষয়ে জনা এজনৰ ওচৰত সকলো তথ্যখিনি লৈ আমি বৰপেটালৈ যোৱা দিশত আকৌ আমি সকলো মনলৈ ফূৰ্তিটো লাগিল ভাল লাগিল আমি গৈ পালোঁগৈ গৈ পায় আমাৰ সকলোৱে তাত বৰপেটা নামঘৰত নামঘৰ পৰিদৰ্শন কৰিলোঁ খুব ভাল লাগিল নজনা কথা জানিলোঁ আৰু তাত আমাৰ থকা মেলাৰ ইমান সুবিধা কৰি দিছে বৰ শলাগিবলগীয়া